মোৰ ঘৰ এখন সৰু গাঁৱত আমি স গৰু ছাগলী পুহিয়েই জীৱন নিৰ্বাহ কৰিছোঁ বেলেগ আমাৰ চাকৰি বাকৰি একো নাই কাৰণ গৰু আমাৰ পোহনীয়া জন্তু গৰুটো যেতিয়া জন্ম লয় তেতিয়া মানে কি আমি হেৰি কৰোঁ জন্ম পোৱাৰ এইবিলাক গৰুটো জন্ম হোৱাৰ পিছৰে পৰা এইবিলাক গৰুটো চেলেকি চেলেকি এইবিলাক এই চা এই গৰু পোৱালিটোক চাফা কৰি দিয়ে আৰু আমি মানে কি সেইবিলাক চাফা কৰি কাপোৰেৰে শুকান কাপোৰেদি মুচি দিওঁ দি পেলাই কি আমি তাত তাৰমানে কি হেৰি কৰোঁ এই শুকান কাপোৰেদি মুচি দি গৰুৰ পোনাটোক পোৱালিটোক আমি গাখীৰ খুৱাই দিওঁ নিজে ধৰি কিনে গাখীৰ খুৱাই তাৰপিছত আমি অলপমান তাৰমানে কি নিজে নোৱাৰেতো নিজে লগাই দি তাৰপিছত গৰুৰ সেই ফেহু উলিয়াওঁ ফেহুটো উলিয়াওঁ আৰু গাখীৰ আকৌ ফেহুটো খাই বৰ ভাল পায় এনেই এই ল'ৰা ছোৱালীকিটায়ো সেইকাৰণে আমি গাখীৰৰ পৰা ফেহু সেই ক হেৰি কৰোঁ তাৰপিছত গৰুটো ভালকৈ ৰাখিবৰ কাৰণে যেতিয়া মানে কি এইবিলাক মাকে চাফা কৰি দিয়ে নহয় এইবিলাক চেলেকি তেলেকি তাৰপিছত চাফা কৰাৰ পিছত ফেহু ধুই আমি গৰুটো বৰ ধুনীয়াকৈ একদম চাফা কৰি গোহালিত সোমাই দিওঁ সোমাই দি তাত এই তাই দুদিন তিনিদিন মানে এনেই এই নকৰোঁ আৰু তিনিদিনৰ দিনা মাকক পদ দিওঁ পদ দি উঠি আমি এই কৰোঁ এইটো কি বুলি কয় কচু চচু এইবিলাক পদ দি তিনিদিনৰ দিনা বা এসপ্তাহত কিছুমানে তিনিদিন নাখায় কিছুমানে এসপ্তাহ এই খোৱাৰত বান্ধি থওঁ দামৰিটো দি পেলাই কি এনেই ৰাতিপুৱা ৰাতিপুৱা আৰু অলপমান খীৰাই দিওঁ নহ'লে আকৌ মাকে ইছ্ পোৱালীটো বেছিকৈ গাখীৰ খাই দিলে আকৌ ফেহু ফেহু লেট্ৰিন কৰিবনে সেইকাৰণে গৰুটো আমি অলপমান হেৰি কৰি দিওঁ এই তাৰমানে কি ধৰোঁ আৰু ফেহুটো ওলাব নহ'লে আকৌ ফেহু ফেহু লেট্ৰিন কৰাৰ কাৰণে কি সেনেকৈ হেৰি কৰোঁ আৰু বহুত যত্ন কৰিব লগা হয় জগা চগা দিওঁ তাৰপিছত গো গোহালিত বান্ধাৰ পিছত মহৰি চহৰিটো নি দিয়ে একদম দানা পানী দি খুব যতনাই ৰাখোঁ কাৰণ গৰুটো আমাৰ পোহনীয়া জন্তু যদিও মানুহৰ নিচিনাই এতিয়া ক'ৰবাত গ'লেও আমাৰ জীৱন নিৰ্বাহ কৰা বেলেগ একো পথ নাই এনে ক'ৰবাত আহিলেও তাৰমানে কি আৰু দানা পানীখিনি ঠিকমতে দি ওলাই আহিলেও সবখিনি আৰু ক'ৰবাত ওলাই নাহে গৰু আছে এই মন্দিৰত আহিলেও তাৰমানে এনেকুৱা হয় গৰু আছে সোনকালে যাব লাগিব নামখনত আহিলোঁ পাপী এনেকুৱা হয় ইমানখিনি আমি তাৰমানে কি যত্ন লওঁ আৰু বহুত যত্ন কৰিব লাগে আৰু যদি যত্ন সেই হিচাপে ফলটো পোৱাৰ পিছত আৰু বেলেগ আৰু উপাৰ্জন নাই এনে গৰু ছাগলী পুহিয়ে আমি এনেকুৱা কৰোঁ সেইকাৰণে গৰু মোৰ মই নিজে গৰু গোহালি সেই কৰোঁ ৰাতিপুৱা আৰু উঠিব লাগে গোহালিটো চাফা কৰি গৰুটোক এই পোনাটোক সেনকৈ সোৱাৰত বান্ধি থৈ দিয়ে নহয় তিনিটা মান বজাতে প্ৰথমতে তিনিটা মান বজাতে উঠি পেলাই কি সেইটো এই খীৰাই লওঁ অলপমান নহ'লে আকৌ চানাটো যদি বেছিকৈ গাখীৰ খায় মানে কি কি আৰু অসুখ হ'বনে এনেকৈ গৰু যত্ন লওঁ আৰু বহুতখিনিয়ে বহুতে হেৰি কৰোঁ আৰু বেলেগ আমাৰ বেলেগ ইনকাম নাই যে আমি গাঁৱলীয়া মানুহ যিহেতু গৰু ছাগলী পুহি আমি জীৱন নিৰ্বাহ কৰোঁ এতিয়া ওলাই আহিছোঁ গৰুটো টোক একদম পানীয়ে দানায়ে খুৱাই পেলাই কি ঘৰত ধুনীয়াকৈ একদম ছায়া জাগাত ধৰক দি থৈ আহিছোঁ আৰু এতিয়া বাৰিষা ছিজন না বাৰিষা কাৰণে পথাৰত উলিয়াব নোৱাৰি নহয় সেইকাৰণে গোহালিতে ভালকৈ চাফা কৰি ৰাখোঁ আৰু আৰু গধূলি হ'লে একদম মহৰি চহৰিটো নি এইয়া খেৰৰ সেইবিলাক জগা দিওঁ আৰু মহ মৰা ঔষধ সেইবিলাক ছটিয়াই দিওঁ দি পেলাই কি এনেকৈ যত্ন কৰি ৰাখিছোঁ আৰু এনেকৈ